অঁ ফল আছে আম অঁ আমৰ দোকানত অঁ আমটো ভাল আমেই হ'ব লোকেলো আছে অঁ ভাল হ'ব ভাল হ'ব এনে পাইছে পাইছে আম ওলাইছে আছে আছে আপেলৰ ডেৰশ টকা ভালটোত ডেৰশ টকা হৈ আছে ডেৰশ টকাৰ কমত অঁ নাপাব

প্ৰতি কেজি আৰু হিচাপে হ'ব বাৰু আপুনি আহিলে মই জনাই দিম আপোনাক পইচা অঁ অঁ আপুনি পঠাব আপোনাৰ ডিটেইলচটো ক'ব দিব আপুনি

অঁ অঁ অঁ আৰু কি আৰু কিবা লাগিব আৰু কিবা লাগিব নেকি ফল বেদনাটো অঁ হ'ব হ'ব বেদনা হ'ব বেদনা হ'ব

অঁ অঁ অঁ অঁ ল'ৰাজন আহিলে বাৰু মই বাৰু একে ছাইজত পাই যাব অঁ অঁ অঁ অঁ অঁ আপুনি আহিলে আপোনাৰ ল'ৰাটোক পঠাই দিয়ক শ্লীপখন কৰি দিব সেই হিচাপে দিম আৰু আৰু কিবা ক'ব অঁ

বাৰু